এক লাখ আশী হেজাৰ আঠশ দুই লাখ চল্লিশ হেজাৰ চাৰিশ পাঁচলাখ পঞ্চাছ হেজাৰ পাঁচশ ছয় লাখ ষাঠি হেজাৰ ছশ সাত লাখ